গ্ৰাম্য অঞ্চলৰ আৰু নগৰীয়া অঞ্চলৰ মাজত বহুত ধৰণৰ পাৰ্থক্য আমি দেখা পাওঁ আমি গাঁৱত ফুটবল খেলোঁ ফুটবল খেলিলে আমি আৰু কিছুমান কোনবা দিনা সাতটাও থাকে কোনবা দিনা আঠটাও থাকে কোনবা দিনা যদি বাৰটা হয় বাৰটা দিওঁ খেলোঁ বাৰটা বাৰটা ভাগ কৰি লওঁ গাঁও অঞ্চলৰ মানুহবিলাক আৰু বহুত থাকে চিনা সকলোবিলাক মানুহ আহিলে আমি আৰু গাঁও অঞ্চলত আৰু বাৰটা বাৰটাকে এনকে ভাগ কৰি লওঁ তাৰপিছত আৰু চহৰ অঞ্চলত আৰু কিছুমান নিয়ম থাকে এঘাৰটা এঘাৰটা দি খেলবা দিয়ে এতে বুট জোতা পিন্ধি লয় আমাৰ ইয়াতে আৰু এইগিলা বুট জোতা আমি নিপিন্ধো আমি খালী ভৰিৰে খেলা খেলোঁ গ্ৰাম্য অঞ্চলৰ মানুহে নগৰ অঞ্চলৰ মানুহে যোনবিলাক লাগে আৰু পিন্ধবা যোগাৰ চোগাৰ গিলা ড্ৰেছ থাকে আৰু বুট জোতা আকৌ বুট জোতা পিন্ধি লয় ইয়াতে বুট জোতা মানে কি আৰু খেলা খেলাৰ কাৰণে যিখিনি এই মানে পিন্ধা বস্তুবিলাক থাকে সেইগিলা চহৰ অঞ্চলৰ খেলা খেলা মানুহগিলাকে পিন্ধি লয় গ্ৰাম্য অঞ্চলত সেইগিলা নাই আৰু ক্ৰিকেট খেললিও সেনেকুৱাই দেখা যায় গেম চহৰ অঞ্চলত ক্ৰিকেট খেললি এই চহৰ অঞ্চলত ক্ৰিকেট খেললি কি বুলি কয় আম্পিয়াৰ আম্পিয়াৰ থাকে বা হেৰি থাকে কিন্তু আমাৰ গাঁও অঞ্চলত আৰু এইগিলা আম্পিয়াৰ কোনে কৰবো চবে খেলবায়ে খোজে খেলাখন সেনেকে গাঁও অঞ্চলত সেনেকে সেনেধৰণে খেলা হয় আৰু গাঁও অঞ্চলত খেলা খেললিও সৰু ডাঙাৰ নাই কিন্তু চহৰ অঞ্চলত আৰু বয়সৰ সীমা থাকে তাতে সৰু ল'ৰা ছোৱালীগিলাৰ কাৰণে বেলেগকে পাতে আৰু ডাঙৰবিলাকৰ কাৰণে ডাঙৰবিলাকৰ বেলেগকে খেলে কিন্তু গাঁও অঞ্চলত আৰু চবে একেলগে আৰু খেলা খেলা যায় চব খেলাতে এনেকুৱা আৰু গাঁও অঞ্চলতো আৰু ছোৱালী সৰু ছোৱালী ল'ৰাই এইগিলাক একেলগে খেলে কিন্তু চহৰ অঞ্চলতো সেনেকে খেলা দেখা পোৱা নাই আৰু আৰু চহৰ অঞ্চলত খেলা খেললি আৰু কিছুমান নিয়ম নীতিৰ মাজতো থাকে গাঁও অঞ্চলত আৰু এইগিলা নিয়ম নীতি মান নাই আৰু দৰ্শকো থাকে চহৰ অঞ্চলত খেলা হয় খেলাগিলাকৰ মাজত দৰ্শক আহে গাঁৱৰ মাজতে দৰ্শক চৰ্শক নাই গাঁৱত দুই চাইট্টা মানুহে আহি বহি চাই থাকে বেলেগ পাৰ্থক্য আমি সেইখিনিয়ে দেখা পাওঁ আৰু নগৰ অঞ্চলত এইগিলাকৰ প্ৰশিক্ষণ দেই ভাল প্ৰশিক্ষণ দিয়ে যিবিলাকে খেলাৰ লগত জড়িত কিছুমানেতো খেলা খেলা খেল খেলৰ লগত জড়িত হৈয়ে জীৱন নিৰ্বাহ কৰি আছে গাঁৱৰ পৰাও যায় কিন্তু গাঁৱৰ পৰাও যায় ভাল প্ৰশিক্ষণ লয় মই এইটো ক'ব বিচৰা নাই কিন্তু যিবিলাক চহৰ অঞ্চলত সিহঁতে প্ৰশিক্ষণ লৈ কিনে ভালদৰে খেলাবিলাক খেলে কিন্তু গাঁও অঞ্চলত সেনেকুৱা প্ৰশিক্ষণ দিয়া নাযায় বা কিছুমানক দিয়ে যদিও সিহঁতে বহুত দূৰত যাই কিনে প্ৰশিক্ষণ লয় এনে ধৰণে গাঁও আৰু চহৰ অঞ্চলৰ মাজত খেলাৰ পাৰ্থক্য আমি দেখা পাওঁ